এতিয়া বিদ্যুতৰ যোগান ধৰা হৈছিলে প্ৰায় দহ বছৰ মানৰ আগৰ পৰাহে এতিয়া আগতো কিমান দিগদাৰ আছিলে চাকি লেম্প আছিলে সেইবোৰে মানে ৰাতি জ্বলাওঁ আমি থাকোঁ এতিয়া বতাহত চাকি নুমি যায় লেম্প নুমি যায় এতিয়া বিদ্যুৎ এতিয়া দহ বছৰ মানৰ এতিয়া আগত হৈছে এতিয়া বিদ্যুৎ হোৱাৰ পৰা ধৰক এতিয়া বহুত এতিয়া ৰাইজৰ সুবিধা হয় এতিয়া ধৰক বিদ্যুতৰ পৰা এতিয়া ছ'লাৰ ওলালে চাৰ্জাৰ লাইট ওলালে এইবোৰ কিবা কিবি বহুত ইনভাৰ্টাৰ কিবা কিবি ওলালে আগৰ দিনতো বহুত দিগদাৰ আছিলে চাকি লেম্পৰ পোহৰত থাকিব লাগে মমবাতিৰ সহায়ত থাকিব লাগে পঢ়িব লাগে আজিকালিতো বহুত সুবিধা এইবোৰ লাইন যোৱাৰ লগে লগে ধৰক আপোনাৰ চাৰ্জাৰ লাইট লগাই দিয়ে ধৰক এইফালে কিবা ইনভাৰ্টাৰ চলাই দিয়ে আগৰ দিনতটো এইবোৰ চাকি লেম্পৰ পোহৰতে পঢ়িব লাগে ভাত পানী খাব লাগে এইবোৰ তেল নাপ তেল যদি নাপাই তেতিয়া এইবোৰ মমবাতি মাটি চাকি এইবোৰ জ্বলাই মেলি আমি এতিয়া থাকিছিলোঁ ধৰক এতিয়া বিদ্যুৎ হৈ বহুত মানে পৰিৱৰ্তন হ'ল সকলো ৰাইজৰে সেয়াই আৰু ধৰক